ধৰি লওক হাঁহ কুকুৰা বা লোকেল হাঁহ কুকুৰা বিকি মানুহে বহুত উপাৰ্জন কৰে কিন্তু লোকেল কুকুৰাত ইমান মেহনতি নাই কিন্তু ব্ৰইলাৰ কুকুৰা পুহিলে বহুত পইচা পাতি খৰচ আছে গঁৰাল ভাল লাগিব কাৰেণ্ট লাগিব তোমাৰ পানীৰ ব্যৱস্থা লাগিব পানীও ভাল পানী লাগিব তাৰপা লোকেল কুকুৰাত ইমান খৰচ পাতি নাই বাঁহৰ গঁৰাল এটা সাজি সোমোৱাই থ'লে বা কণী পাৰিবলৈ ব্যৱস্থা কৰি দিলে হয় লোকেল লোকেল কুকুৰাত বহুত ইনকাম আছে ডেইলি দিম পৰা কণী বিক্ৰীও বহুত উপাৰ্জন কৰিব পৰা যায় কিন্তু ব্ৰইলাৰ ক কুকুৰা কোনো কণী ডিম বিকিব পৰা নাযায় কিন্তু অকল মাংস কাৰণে ব্যৱহাৰ কৰা হয় কিন্তু পোৱালি ঠাণ্ডা দিনত পোৱালি যথেষ্ট কষ্ট হয় লোকেল কুকুৰা হ'লেও পোৱালি বহুত কষ্ট হয় তুলিবলৈ গৰম লাগে বা খোৱা দানা পানী চাউল ধুনীয়াকৈ টাইমত দিব লাগে নহ'লে নিজৰে লোকচান হয় খাবলৈ ব'বলৈ নাপালে পোৱালি ৱে'ট নাবাঢ়ে যেনেকৈ ব্ৰইলাৰ কুকুৰাও দানা পানী খোৱাৰ লগতে কথা ব্ৰইলাৰ পানী যিমান দানা পানী খুৱাব সিমানেই ৱে'ট বাঢ়িব কিন্তু দানা পানী খোৱাব নোৱাৰিলে ব্ৰইলাৰ কোনো ৱে'ট নাবাঢ়ে তেতিয়া কম উপাৰ্জন হয় লোকেল কুকুৰা কিন্তু চাউল ধান দিলেই ৱে'ট বাঢ়ে আৰু ধান চাউল খোৱালেই কণ ডিম দিয়ে ডিম বিকি আমি দছ টকাকৈ এটা ডিমত পাওঁ সেইকাৰণে লোকেল কুকুৰা ইনকামটো বেছি হয় তাৰ সেই লোকেল কুকুৰা বিকি মেলি ল'ৰা ছোৱালী ডাঙৰ দীঘল হোৱা পা টিউশ্যন চিউচন পঢ়া স্কুল খৰচ আদি চব কৰিবলগীয়া হয় সেয়াই আমাক উপাৰ্জন হয় কিন্তু ব্ৰইলাৰ কুকুৰাৰ বহুত লচে হয় নিজৰ ডিপজিট বহুত টকা প্ৰয়োজন হয় আমাৰ পাছখালি মানুহ ইমান নিজৰ ডিপজিট টকা নাই লোকেল কুকুৰা পুহিয়ে মানুহে ইনকাম কৰি বহুত ধুনীয়াকৈ ঘৰ চলাই আছে আমিও এতিয়া ইমানখিনি আগবাঢ়িব পাৰিছোঁ ল'ৰা ছোৱালী পঢ়া শুনাই কিতাপ পত্ৰ টিউশ্যন আদি কৰি দিয়া হয় সেইটো কাৰণে যথেষ্ট মানুহে লোকেল কুকুৰাই পুহিব লাগে লোকেল কুকুৰা মাংসও বহুত দাম এক কেজি লোকেল কুকুৰা চাৰিশ টকা কিন্তু ব্ৰইলাৰ তেনেকৈ ৱে'টতহে পোৱা যায় লোকেল কুকুৰাও আজিকালি ৱে'টত দিয়া হয় লোকেল কুকুৰা কিন্তু ৱে'টত দিলেও বেছি লছ নহয় কি চাউল ধান খোৱাহে কিন্তু কিনা দানা পানী একো দিয়া নহয় আমাক যথেষ্ট উপাৰ্জন হয় হাঁহো তেনেকৈ হাঁহ পুহিলে ধান আৰু তুঁহ চাউল খুৱাই হাঁহ ডাঙৰ কৰা হয় কি দান কিনা দানা পানী খোৱা নহয় সেইকাৰণে হাঁহো পোহাত লাভ লাভজনকেই হয় সেই তাকে এতিয়া মানুহে লোকেল কুকুৰা হাঁহ পুহি বহুত উপাৰ্জন কৰিব পাৰে এখন আ ওচৰতে এঘৰ মানুহে আমাৰ হাঁহ কুকুৰা পুহি বহুত ডাঙৰ দোকান খুলিলে এতিয়া লোকেল হাঁহ আৰু কুকুৰা বিকিয়ে ঘৰখন চলাই আছে তাৰ বাহিৰে এতিয়া লোকেল কুকুৰাত বহুত প্ৰফিট মানুহৰ ইনকাম বেছি বেছি হয় ব্ৰইলাৰ কুকুৰাতকৈ ব্ৰইলাৰ কিন্তু ডিপ'জিট টকা বেছি লাগে ডিপ'জিট টকা প্ৰয়োজন হোৱা কাৰণেহে মানুহে ব্ৰইলাৰ ফাৰ্ম খুলিব নোৱাৰে কাৰেণ্টত কাৰেণ্টৰ বিল বহুত বাঢ়ে কাৰেণ্টৰ বিলেই বহুত টকা খাই দিয়ে তাৰপাই আমি লোকেল কুকুৰা পুহি ইনকাম কৰি দুই চাৰি টকা পায় ঘৰখন চলাই আছোঁ ইয়াৰ বাহিৰে আৰু ডিমবোৰ বহুত সহায় কৰে মানুহক আজিকালি নানা ধৰণৰ বেমাৰ হয় লোকেল কুকুৰা মাংস জোল জোল খালেহে মানুহৰ উৎপাদন হয় শাসৰ বা বেমাৰ আজাৰ পৰা আৰোগ্য পায় কিন্তু ব্ৰইলাৰ কুকুৰাৰ কোনো শক্তিদায়ক নহয় অকল দৰৱ মেডিচেনৰ য'তে হয় সেইকাৰণে আমি লোকেল কুকুৰা পুহি উপাৰ্জন কৰাটোৱেই লাভজনক বুলি ভাবোঁ সকলো ৰাইজে লোকেল কুকুৰা পুহি মেলিয়ে মানুহৰ উপাৰ্জন কৰাটো মেইন

কৰিব লাগে তাৰ বাহিৰেও মানুহে নিজস্ব বুলি ক'বলৈ হাঁহ গঁৰাল কুকুৰা গঁৰাল ভালকৈ মেহে মেৰামতি কৰি ল'ব লাগে ব্ৰইলাৰ গঁৰাল যেনেকৈ বনাই মেৰামতি কৰে তেনেকৈ লোকেল কুকুৰা পোহা গঁৰালো মেৰামতি কৰি ৰাখিলে যথেষ্ট উপাৰ্জন লাভ হয় কিন্তু ব্ৰইলাৰ কুকুৰা ইমান প্ৰফিট নহয় সেইকাৰণে আমি লোকেল কুকুৰা পুহিহে আমি উপাৰ্জনৰ পথ উলিয়াব লাগে নহ'লেও আজিকালি মানুহৰ যিমান নানা ধৰণৰ বেমাৰ ব্ৰইলাৰ মাংস খাই মানুহ বহুত বেমাৰ তেজা হয় সেইটো কাৰণে আমি লোকেল কুকুৰা পুহি উপাৰ্জন কৰি খোৱাটোৱে প্ৰফিট হ'ব সেইটোকে আমি চবেই কাম কৰিব লাগে গেল কুকুৰাই ভালকৈ পুহি গঁৰাল চৰাল বনাই পুহিব লাগে